স্থানীয় ভাষাত আমাৰ অসমত বহুতো বাতৰি চেনেল আছে তাৰে ভিতৰত বিশেষভাৱে নিউজ লাইভ অসম প্ৰতিদিন অসম ডি ৱাই থ্ৰী ছিক্স ফাইভ আদি ইয়াৰ উপৰিও স্থানীয়ভাৱে কেইবাটাও নিউজ চেনেল আছে ধেমাজিৰ ইটো সিটো এনেদৰে গতিকে আমাৰ স্থানীয় লোকসকলৰ যিহেতু মাতৃভাষা অসমীয়া গতিকে নিৰান্নবৈ শতাংশ মানুহেই মাতৃভাষাৰ বাতৰি চাবলৈ আৰু শুনিবলৈ পচন্দ কৰে সেয়েহে আজিকালি আমাৰ বিদ্যালয়বিলাকতো ৰাতিপুৱাৰ যি প্ৰাতঃসভা অনুষ্ঠিত কৰা হয় এই প্ৰাতঃসভাত ছাত্ৰ ছাত্ৰীসকলক প্ৰধানকৈ বাতৰি পঢ়া অভ্যাস কৰিবৰ কাৰণে বাতৰি পঢ়া এটা সূচী তেখেতসকলক দিয়া হয় ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ সকলো লোকেই নিজৰ মাতৃভাষাৰ কথাখিনি বেছি ভালদৰে যিহেতু বুজি পায় বোধগম্য হয় সেইবাবেই মাতৃভাষাৰ বাতৰি অধিক সংখ্যক ব্যক্তিয়ে চাবলৈ পচন্দ কৰে আৰু মাতৃভাষাৰ বাতৰিত বিভিন্ন ধৰণৰ বা বাতৰি পোৱা যায় আজিকালি বিদেশৰ খা খবৰো মাতৃভাষাৰ বাতৰিত বহুলভাৱে প্ৰচাৰ কৰা হয় সেই এনেদৰেই বাতৰিবিলাক প্ৰচাৰ কৰাৰ কাৰণেই আমাৰ স্থানীয় লোকসকলে স্থানীয় ভাষাৰ অসমীয়া ভাষাৰ বাতৰি চাবলৈ আৰু শুনিবলৈ পচন্দ কৰে ইয়াৰ উপৰিও বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ ল'বৰ কাৰণে যি ব্যৱস্থা কৰা হয় এই ব্যৱস্থাত স্থানীয় বাতৰি স্থানীয় ভাষাত যিবিলাক বাতৰি প্ৰকাশ কৰে তাৰ প্ৰায় যথেষ্ট সংখ্যক তথ্য সংগ্ৰহ কৰা হয় এনেদৰেই আমিও ইংৰাজী আৰু হিন্দীতকৈ স্থানীয় ভাষাৰ অসমীয়া ভাষাৰ বাতৰি বেছি পচন্দ কৰোঁ ধন্যবাদ